সফলতাৰ ক্ষেত্ৰখনত অপৰিহাৰ্য সম্পদ হিচাপে সম্পদ বা আহিলা হিচাপে যদি মই ভাবোঁ প্ৰথম হৈছে মূলধন টকা পইচাৰ প্ৰয়োজন আছে যিকোনো এটা কাম আমি হাতত ল'বলৈ হ'লে বা যিকোনো এটা কাম আমি আৰম্ভ কৰাৰ বা আমি কামটো আৰম্ভ কৰিবলৈ হ'লে আমি টকা পইচাৰ প্ৰয়োজন হয় আমি কামটো লাগিলে আমি কমকৈ যদি আমি সৰুকৈয়ে যদি আৰম্ভ কৰোঁ সৰুকৈ আৰম্ভ কৰিবলৈ হ'লেও হাতত এটা মূলধনৰ প্ৰয়োজন আছে যদি আমি ডাঙৰ এটা কাম হাতত লওঁ সৰহকৈ মূলধনৰ প্ৰয়োজন হ'ব আৰু মূলধনৰ লগতে আমাৰ নিজৰ শিক্ষা দীক্ষাই বা আমাৰ স্কুলৰ ওপৰতো নিৰ্ভৰ কৰে আমাৰ সফলতা ক্ষেত্ৰখনত আমি বিভিন্ন ধৰণে আমি সফলতা হ'ব পাৰোঁ বা ব্যৱসায় বাণিজ্য কৰি বা দোকান পোহাৰ দি বা কিবা এটা আমি ডাঙৰ এটা কোম্পানী বা এজেঞ্চি এটা তৈয়াৰ কৰি কিন্তু এই সকলোবিলাক কৰিবলৈ যাওঁতে হাতত এটা মোটা অংকৰ ধন বা মূলধনৰ প্ৰয়োজন আছে আমি সেই মূলধনখিনি যদি আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহে আমি আচলতে সফলতা হ'ব পাৰিম আৰু বৰ্তমান সময়ত টকা পইচাৰ অবিহনে আমি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰোঁ আৰু আমি সেই যিকোনো এটা কাম বা আমি হাতত লৈ সেই কামটোৰ বিষয়ে আমাৰ অভিজ্ঞতা থাকিব লাগিব কামটোৰ কেনেধৰণে আগবাঢ়িম বা কেনেধৰণে কৰিম এই গোটেইখিনি কৰিবলৈ যাওঁতে আমাৰ এটা সামগ্ৰিক জ্ঞান থকাটো খুবেই প্ৰয়োজন আৰু আটাইতকৈ মূল প্ৰয়োজনীয় বস্তুটোৱে হৈছে টকা টকা অবিহনে কোনোপধ্যেই বৰ্তমান সময়ত আমি সফল হ'ব নোৱাৰোঁ তাৰ লগে লগে আমাৰ নিজৰ জ্ঞান আৰু অভিজ্ঞতা থকাটো খুবেই প্ৰয়োজন টকা পইচা থাকিলে আমাৰ যদি জ্ঞানৰ অভিজ্ঞতা নথাকে আমি সেই টকা পইচাখিনি যদি আমি ভালদৰে সঠিক জেগাত আমি যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়াও আমি জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰোঁ মোৰ ক্ষেত্ৰখনত বা মই সফলতা অৰ্জন কৰা মূল হৈছে মূলধন টকা পইচা নহ'লে একো কাম কৰিব নোৱাৰি আৰু সফলতা অৰ্জন কৰিব নোৱাৰি